লকডাউনৰ সময়ত বিশেষ তেনে একো কাম নাছিল ঘৰতে মানুহবোৰ থাকিব লগা হৈছিল তেতিয়া কিছুমান বস্তু ৰান্ধিবলৈ বা বনাবলৈ শিকিছিলোঁ বিশেষকৈ ঘৰতে থাকি ৰান্ধিবলে চেষ্টা কৰিছিলোঁ মোৰ লোকেল মুৰ্গীত লোকেল মুৰ্গীত মই নৰসিংহ পাত আৰু কেঁচা হালধি জালুক অলপ তাত জলকীয়া দি বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু মাছ বনাবলৈ চেষ্টা কৰিছিলোঁ মাছে মাছ কচু তাত অলপ টেঙা দি বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু মই কিছুমান বস্তু ইউটিউবত চাই পিনি চেষ্টা কৰিছিলোঁ বনাবলৈ যেনেকে কেক ৰসগোল্লা নিম নিমকি আদি কিছুমান বস্তু বনাবলৈ চেষ্টা কৰিছিলোঁ কেক প্ৰথমতে বনাওঁতে খাবলে ভাল হোৱা নাছিল দ্বিতীয়বাৰ বনাওঁতে খাবলে যথেষ্টখিনি ভাল হ'ল তেনেকে কেক বনাই থাকিলোঁ যি ক'তো যাব পৰা নাছিলোঁ খোৱা খাদ্যবোৰ ঘৰতে তেনেকে তৈয়াৰ কৰি লৈছিলোঁ ঠিক তেনেকে লালমোহনো ঘৰতো বনাইছিলোঁ ৰসগোল্লাবোৰ বনাইছিলোঁ

তাৰপিছত ঘৰতে আৰু কিছুমান বস্তু নিজে উৎপাদন কৰি লৈছিলোঁ পিঠাগুড়ি বনাই আছিলোঁ পিঠাগুড়ি আমি মুঠীয়া পিঠাবোৰ বনাবলৈ চেষ্টা কৰিছিলোঁ পিঠাগুড়িৰ পৰা আমি কিবা ভাপত দিয়া পিঠা বনাইছিলোঁ পিঠাগুড়িবোৰ আমি ঘৰতে খুন্দিব চেষ্টা কৰিছিলোঁ যিহেতু মানুহৰ ঘৰত যাব পৰা নাছিলোঁ ঢেঁকী ঢেঁকীত খুন্দিব পৰা নাছিলোঁ ঘৰতে মিক্সিত খুন্দি লৈছিলোঁ